মোৰ প্ৰিয় এখন মেগাজিন হৈছে প্ৰান্তিক প্ৰান্তিক মেগাজিনখন মোৰ এইবাবেই প্ৰিয় কিয়নো প্ৰান্তিকত যোনবোৰ লেখা প্ৰকাশিত হয় সেই লেখাবোৰ অতি উচ্চ মানদণ্ডৰ হয় আৰু ইয়াত বিভিন্ন শাখাত বিভক্ত কৰি বিভিন্ন ধৰণৰ লেখা প্ৰকাশ পায় উদাহৰণস্বৰূপে কৃষিখণ্ডৰ লগত জড়িত লেখা বৈজ্ঞানিক উন্নয়ন বৈজ্ঞানিক উন্নতিৰ লগত জড়িত বিভিন্ন ধৰণৰ লেখা অসমীয়া সাহিত্য ইউৰোপীয়ান সাহিত্য ইত্যাদিৰ লগত জড়িত বিভিন্ন লেখাসমূহ বিভিন্ন শাখাত বিভক্ত হৈ সেইসমূহ প্ৰান্তিক মেগাজিনখনত প্ৰকাশিত হয় ইয়াৰ উপৰিও প্ৰান্তিক মেগাজিনখনত কিছুমান ছবি কোনো কলাকাৰৰ কোনো চিত্ৰকৰৰ খুব সুন্দৰ ছবি কিছুমান প্ৰকাশ পায় লগতে প্ৰান্তিক মেগাজিনখনত ফটো'গ্ৰাফিৰ এটা ছেছন থাকে য'ত ফটো বিভিন্ন ব্যক্তিয়ে তোলা সুন্দৰ সুন্দৰ ফটোসমূহো প্ৰকাশ পায় সেইবাবে প্ৰান্তিক মেগাজিনখন মোৰ অতি প্ৰিয়